মই ক'ব আৰু লিখিব খোজা বিষয়বোৰ হ'ল সঁচাকৈ গাঁৱলীয়া প্ৰকৃতি আৰু টাউনীয়া প্ৰকৃতিৰ বিৱৰ্তমানত যিখিনিৰ উপৰেদি আগবাঢ়ি যায় সেই আটাইখিনিকে সামৰি এটা ভাল পৰিৱেশ যাতে হয় সেই বিষয়ে মই লিখিবলৈ ইচ্ছা কৰোঁ কাৰণ বহুতে ভাবে গাঁৱৰ জীৱনতকৈ টাউনৰ জীৱন ভাল কিন্তু নহয় লিখিব বা জানিলে গাঁৱলীয়া জীৱন অতি প্ৰিয় অতি সুন্দৰ তাত কোনো নাই ই সদায় প্ৰাকৃতিক ৰূপত আগবাঢ়ি যাব বিচাৰে কিন্তু এইটো নহয় যে টাউন নাথাকিলে গাঁও থাকিব সেইটো নহয় যেতিয়া জন্ম মৃত্যু আছে সেইটো থাকিবই লাগিব তাৰ ভালটোৰ উপৰি বিপৰীতে বেয়াটোও থাকিব কিন্তু টাউনখন থাকিলে আমি আমাৰ যিবিলাক ব্যৱস্থা ৰাজনীতিক ব্যৱস্থা হওক বা অন্য ব্যৱস্থা হওক বা কোনো আয়ত্তাধীন বস্তুৰ বিষয়ে হওক সেইবিলাক আমি আপুৰুগীয়া বস্তুবিলাক আহৰণ কৰি ৰাখিব পাৰিম আৰু সমাজত এইটোৱে ক'ব বিচাৰোঁ যে সামাজিকভাৱে আমাৰ উঠি অহা জন জীৱনখিনি কি টাউনৰ হওক কি গাঁৱৰ হওক সকলোৱে যাতে আগৰ জীৱনীবিলাকৰ উদ্বুদ্ধ হৈ প্ৰেৰণা প্ৰাপ্ত হৈ এনেকৈ প্ৰেৰণা প্ৰাপ্ত হয় আজি মই এজন নিজে পুৰণা ৰীতি নীতিৰ মানুহ গতিকে আমি পুৰণ হৈ পুৰণা ৰীতি নীতিবিলাক সঁচাকৈ ভাল পাওঁ পিন্ধনৰ পৰা আদি কৰি যাতে আমাৰ পুৰণা ৰীতি নীতিবিলাক থাকে সেইবিলাকক মই পাছলৈ বেছি গুৰুত্ব দিওঁ বা দিব বিচাৰোঁ